মই পাৰ্থই ক'লো চিনি পোৱা নাই নেকি অঁ কেনেকুৱা খবৰ খাতি ঠিকে আছা আছোঁ আৰু দেই অঁ বাকী দেখা নাই যে বহুদিন অ বাকী এইপিনে আহিব লাগিছিলে এপাক আমাৰ ইয়াত ভাওনাও আছে ভাওনালৈও আহিবা ভাওনা আমাৰ বাইছ তাৰিখে আছে বাইছ তাৰিখে অঁ দুদিনমানৰ আগতে আহিলে ভাল আৰু একেলগে যাম চাবলে আহিবা অ

নদী এইপিনে বাঢ়িছিলে বাৰু বহুত পানী হৈছিলে মাজতে এতিয়া অলপ ৰ'দ দিছে মানে শুকাইছে আৰু আহিবলে ভাল আজিকালি জাহাজ চাহাজ হ'ল যে ইমান টেনচন ল'ব নালাগে আৰু অ অ অ বাকী লগৰকেইটাৰ ভাল নহয় ইহঁত ঠিকে আছে বাৰু ইহঁতে সুধিয়ে তোমাৰ কথা বোলে অ ইয়াক দেখা নাই বহুত দিন মই বোলো আহিব আহিব ভাওনাতে আহিব অঁ ভাওনাত আহিবা যদি ধুনীয়াকে ধুনীয়াকে ভাওনা মিলি চাম তাহাঁতো আহিব একেলগে প্ৰণৱহঁত ঠিকে আছে বাৰু দেই সিহঁতে তাৰ সিও চাকৰি এটা পালে নহয় এইবাৰ সি মাষ্টৰ এইবাৰ অ এইবাৰ মাষ্টৰ পাইছে সি সেইটোৱে আহিলে সেহেত তাহাঁত আছে আৰু ইটো সিটো কৰি বিজনেছ ছিজনেছ কৰি থাকে কিছুমানে

মোৰ আগবাঢ়িছে আৰু লাগি আছোঁ লাগি আছোঁ অঁ আছে আছে ফিছাৰী আছে মাছ তিনি কেজি আঢ়ৈ কেজি মান হৈছে আৰু এনেই তোমাৰ দিছোঁ গ্ৰাছকাৰ্প তাৰপিছত বাহু ৰৌ এইবিলাকেই আছে আৰু

বেলেগ তোমাৰ এইবাৰ মই ছাগলী ফাৰ্ম এখন খুলিছোঁ হাঁহ আছে হাঁহ আছে হাঁহ ধুনীয়াকে চলি আছে তেনেকৈ চলি আছোঁ আৰু এটা দুটাকৈ এইবাৰ দিয়া নাই এইবাৰ এই পানী পাইছিলে যে আগতে তেনেকেই আছে সেইকেইটা আদায় হোৱাৰ পাছতহে আকৌ দিব লাগিব অ ফিছাৰী তোমাৰ খান্দিম এই ভাওনা যোৱাৰ পিছতে একেবাৰে আজৰি হৈ ৰাস পিছত খান্দিব লাগিব আৰু নাই এতিয়া ভাওনাহে ভাওনা বা হা বৰসভা পাতিব বৰসভা পিছলৈ পাতিব গৈ ভাওনা ভাগ পাতি লৈছে ফাৰ্ষ্টেমানে হেৰি লৈছে নাম খবা লৈ লৈছে

ঠিক আছে ৰাইজৰ ভালেই বাৰু দেই বৰ্তমান চবৰে ভাল কাম বন পূৰা চলি আছে দেই অঁ তেতিয়া বহুত পুৰণা আৰু তেতিয়াৰ পৰা কিমান বছৰ হৈ গ'ল নহা অঁ সেইটো কাৰণে মই এইবোৰ মাতিছোঁ দুদিনমানৰ আগতেই পাবা

দুদিনমানৰ আগতে আহিবা আমাৰ ঘৰত থাকিবা অঁ অঁ তেতিয়া দি পেলাওঁ

অঁ তাহাঁতক মই মুখা চুখা বনাইছিলোঁ তেতিয়া আকৌ মই মুখা চুখা বনাওঁ যে নাই মই নিজেও বনাওঁ ধৰ তেনেকৈ ইয়াত আতপা মানুহ আহিলে চাবলৈ আহে তেওঁলোকে প্ৰায় বিক্ৰী বাচা যায় তেনেকেও চলি থাকোঁ অকলে এটা বুলি নহয় লা যায় অঁ অকল তোমাৰ মোৰ চব বনাওঁ তোমাৰ হনুমান চনুমান মুখত পিন্ধা পৰা ধৰি ডাঙৰ ডাঙৰ অভিনয় কৰা মুখা বেলেগ তোমাৰ বহুত দূৰৰ পৰা আহে অসমৰ বাহিৰৰ পৰা আহে যায় বহুত খোৱা বোৱা ইয়াতো খাব পাৰে তেওঁলোকে থাকিব পৰা সুবিধা আছে নহয় হ'ল হ'ল হ'ল এইবিলাক অলপ গাঁৱৰ উন্নতি হৈছে বাৰু দেই এতিয়া তুমি যোৱা পা ৰাস্তা চাষ্টা বনালে তুমি যোৱাৰ পৰা বহুত উন্নতি হ'ল গাঁৱৰ চবৰে অঁ সেইটো কাৰণে যে ভাওনাত এইবাৰ সেইটো কাৰণে তোমাক মই ভাওনা মাতিছোঁ অলপ চাবলৈ মেলিবলৈ ফুৰিবলৈ অঁ এই ৰক্তিমে গাড়ী এখন ল'লেই বাৰু দেই সি সেই টাটা নেক্সন লৈছে ফুৰিব পৰা যাব আহিবা ময়ো লগত যাম আমি এইকেইটাও আহিব লগৰকেইটাও আহিব তাত ধুনীয়াকে বনাই মেলি খাব লাগিব

আছেই মোৰ সেই টেনচন ল'ব নালাগে চব মই নিম এইবিলাক

সেইটোৱে মোৰ মাজতে বাৰু হাঁহ কেইবাটাও মৰিলে বেমাৰত পৰি

এইপিনে আছে আমাৰ আমাৰ ঘৰৰ পৰা অকণ দূৰ যাবগৈ লাগে আকৌ গড়মূৰত আছে কমন মেডিকেল খুলি

ডক্টৰৰ মাজে মাজে আহে বাৰু এইবিলাক চেক আপ কৰেহি মানুহবিলাকক হাঁহ কুকুৰাবোৰ এইবিলাক এই আমি নিবগৈ লাগে

অঁ মই হয় তেতিয়া ঘৰত নাছিলোঁ বাৰু মোৰ মায়ে ফোনটো ৰিচিভ কৰিছিলে অঁ এতিয়া মায়ে ক'লে বোলে ই ফোন কৰিছিলে লগৰটোৱে মই বোলো হ'ব বাৰু মই তাক কৰিম ফোন অঁ তাৰপাছত মায়ে কৈছে তাক বোলে ভাওনালৈ মাতি দিবি একেলগে ইয়াতে এসাঁজ খাই যাব এনেকৈ কৈছে পৰিয়ালসহ ছাগলী তোমাৰ তেৰটামান আছেগৈ তাতে মাছ হ'ল হ'ল হ'ল পাঁচটা আছে খাছী ডাঙৰ হয় কাৱৈ হ'ল এইকেইটা মোটামুটি হ'ল বিকিব বিকিলে চৈধ্য পোন্ধৰ হেজাৰমান পাম আৰু এটাত সেইটি অঁ গাঁৱৰ মানুহ গাঁৱৰ মানুহ গাঁৱতে মৰিব লাগিব অ হ'ব বাৰু অঁ অঁ সেইখিনি ডাঙৰ হ'ল বাৰু দেই এতিয়া মই দেখিছিলোঁ

অঁ দি আছে মই মাজে সময়ে যাওঁ আপোনাৰ ঘৰলৈ অঁ গৈ খবৰ অঁ খবৰ খাতি লওঁগৈ সকলো ঠিক আছে ঠিক আছে হয় বাৰু তাত থাকি কেনেকুৱা লাগিছে এনেই

হ'লেও গাঁৱৰ মজাটো নাহে আৰু ইমান মজাটো নাও সেইটোৱে আ

নাযায় হয় চাহ টাহ খালোঁ আৰু দেই এতিয়া খাই বই বোলো অকণ ওলাই যাওঁ ৰাস্তা পিনে ফোন এটা লগাওঁ ঠিকে আছে যে দোকান তেওঁ আগতকৈ ডাঙৰ কৰি দিলে বা ডাঙৰ কৰিলে এতিয়া ধুনীয়াকৈ বনাই মেলি তাপা হ'লচেলাৰ কৰিলে হ'লচেলো দিয়ে তেনেকৈ চলি আছে আৰু তেওঁ হ'লচেলাৰ কৰিলে আৰু

বাকী এই চাহ টাহ খালা

বাকী সেই ভাওনাৰ নিমন্ত্ৰণ থাকিলে

অঁ আগদিনা আহি সেনেকৈ চুৰিয়া টুৰিয়া আনিব নালাগে চুৰিয়া আমাৰ ঘৰতে আছে দুজন ধুনীয়াকে আহিবা উলিয়াই মেলি দুনটাই দুয়োটাই বন্তি চাকি জ্বলাই সেৱা কৰিবগৈ লাগিব গম পাইছা হ'ব বাৰু

ৰাতিপুৱা তুমি তাপা সোনকালে আহিব তেতিয়াহে পাবাহি অঁ সোনকালে নাহিলে নাও এটা ভিৰ কৰিছে নহয় ভিৰত তুমি দেৰি হৈ যাব নাৱত অকণমান টিকেট চিকেট প্ৰথমতে কাটি ল'বা আহি অনলাইন দিলে আজিকালি জাহাজো হ'ল জাহাজ ইমান টেনচন ল'ব নালাগে বাৰু আহোঁতে আগতে প্ৰাইভেটো আছে বাৰু দুখনমান কিন্তু চৰকাৰী জাহাজ দিছে অলপ উন্নয়ন হৈছে আৰু এইফালে হয় তাকে সিহঁতেও সুধিয়ে থাকে বোলে ইয়াৰ ভালনে বোলো ভালেই আছে টেনচন ল'ব নালাগে তোমাৰ নাম্বাৰটো কালি দিব্বই বিচাৰিছিলে অঁ মই মই দিলোঁ সি ফোন কৰিব চাগে আজি সিও সেই ভাওনালৈ মাতিবলৈকে সিও ভাওনালৈ মাতিবলৈকে ফোন কৰিছিলে মই লৈ মই লগাম বাৰু আজি

হয় সেইটোৱে অঁ অঁ অঁ

সেইদিনা ভাওনাত মৰ আমাৰ দাদাই ভাও এটা লৈছে নহয় এইবাৰ হিৰণ্যকসিপু লৈছে সি হিৰণ্যকসিপু

চায়ে ভাল লাগে মই টিপ মজা বেলেগ আৰু লগৰকেইটাৰ লগত চোৱা

এতিয়া ভাওনাখনত লাগি মেলি দিব লাগিব

বাৰু হ'ব দিয়া বাৰু মই মাজে সময়ে ফোন কৰি থাকিম অ বাৰু অ